অ কওক অঁ কি মাছ লাগে অঁ হয় ভকুৱা মাছ আছে ইলিছ মাছ আছে কান্দুলি মাছ আছে ৰৌ আছে বৰালী আছে সব মাছেই আছে সৰু মাছো আছে ৰৌৰ দাম তিনিশ টকা অঁ বেলেগ মাৰ্কেটতকৈ মোৰ তাতে আকৌ দামটো কম ইমান কম ধৰাৰ পিছতোতো কমাই দিব লাগেনে বেলেগ মাৰ্কেটত মানে চাৰিশৰ পৰা পাঁচশ ল'ব কিন্তু মোৰ তাতে তিনিশ টকা এ মই সঁচা কথা কৈছোঁ আপুনি বজাৰখন বিচাৰি আহক অঁ অঁ মাছ ভালো দিওঁ কম দামতো দিওঁ আঢ়ৈশ টকা এ আৰু বিশ টকা দিব আৰু যাওক অঁ মিছা মাছ আছে পাঁচ কিলো হ'ব নাই নাই নাই বিছ টকাটো দিব লাগিব এই মই লাগি আপোনাক সেইকাৰণে মাৰ্কেটখন ঘূৰি আহিব দিছোঁ নহয় মাৰ্কেটখন ঘূৰি আহক মাৰ্কেটখন ঘূৰি আহি কিনে মোৰ তাতে ক'ব অঁ বাইদেউ মোক মাছটো দিয়ক এ নাই নাই মই সঁচা কথাই কৈছোঁ সেইকাৰণে মোৰ তাতে কম আকৌ মানুহে মোৰ তাতে বিচাৰি আহে সব মানুহে মোৰ তাতে আহে গোটেই বজাৰখন ঘূৰাৰ পিছত মোৰ তাতে আহে মাছ নিবৰ কাৰণে

অ' নাই নাই নাই মই বেয়া মাছ নিদিওঁ সেইকাৰণে মোৰ তাতে মাছ বিচাৰি আহে হ'ব আঢ়ৈশই দিব অকে অকে অঁ অঁ আহক আহক আহক সব দিম একো নেপেলাওঁ বাকলিখিনিও দিম